মই বেলেগক অন্য কাৰোবাক বাগিচা পাতিবলৈ সহায় কৰোঁতে যথেষ্ট ভাল সঁহাৰি পাইছিলোঁ অভিজ্ঞতা যথেষ্ট ভালেই হৈছিলে তেওঁলোকক মই উপদেশ হিচাপে দিছিলোঁ যে ফুলবোৰ কেনেকৈ ৰুব লাগে কি সাৰ প্ৰয়োগ কৰিব লাগে মাটিত ৰোৱা ফুল কোনবোৰ টাবত ৰোৱা ফুল কোনবোৰ টাবত কেনেকুৱা ধৰণৰ সাৰ দিব লাগে মাটিৰ পৰিমাণ তাত কিমান হ'ব লাগে আৰু পানী দিলে পানীখিনি ওলাই যাবলৈ কেনেদৰে সু ব্যৱস্থা কৰিব লাগে এনেকুৱা ধৰণৰ উপদেশবোৰ দিছিলোঁ তাৰোপৰি মূল গছজোপাৰ পৰা কেনেকৈ কাটিং কৰি ফুল ৰুব পাৰি বা ডাল ধৰি ফুল ৰুব পাৰি সেইবোৰৰো উপদেশ দিওঁ লগতে বতৰত বতৰৰ ফুলবিলাক কোন সময়ত ৰুব লাগে আৰু তাত ফুলৰ উৎপাদনটো কেনেকৈ বেছি হ'ব পাৰে এই এনেকুৱা ধৰণৰ কথাবোৰ কওঁ যিহেতু আজিকালি সময়ত সকলো মানুহেই ফুলক ভাল পায় নিজৰ ঘৰৰ বাগিচাখন সকলোৱে বিভিন্ন ধৰণৰ ফুলেৰে সজাই তুলিব বিচাৰে ঘৰখনৰ ফুলৰ সৌন্দৰ্য্যৰে সৌন্দৰ্য্য বৃদ্ধিত সহায় কৰিব বিচাৰে সেয়েহে ফুলৰ বাগিচা পাতোতে কোনোবাই উপদেশ বিচাৰিলে মই দিওঁ আৰু তেওঁলোকেও সেই উপদেশবোৰ খুব খুবেই ধনাত্মক ভাৱে লয় আৰু যদি তেওঁলোক উপকৃত হয় তেনেহ'লে তেওঁলোকে যি ধন্যবাদ দিয়ে সেইটোৱে মোৰ বাবে বহুত এটা উপহাৰ নিচিনা লাগে আৰু অন্য ঘৰত নথকা ফুলবোৰ মোক খুজিলেও মই দি ভাল পাওঁ যিহেতু মই যেনেকৈ ফুল ভাল পাওঁ বা মোৰ বাগিচাখন মই যেনেকৈ সজাই থওঁ ঠিক তেনেকৈয়ে অন্য মানুহে সজাই থ'লেও দেখিবলৈ ভাল লাগে আমাৰ পৰিৱেশটোও যথেষ্ট স্বাস্থ্যকৰ হয় যিহেতু আজিকালি গছৰ পৰিমাণ যথেষ্ট কমি গৈছে গতিকে আমি যিমান পাৰোঁ ফুল ৰুই লগতে যিখিনি স্থায়ী ফুল সেই ফুলবোৰ ৰুলে আমাৰ চৌহদটোত অক্সিজেনৰ পৰিমাণটো কমি নাযাব আমি এটা সপ্ৰতিভ বা বাতাবৰণত আমি থাকিব পাৰিম এনেকুৱা দিনত আজিকালিৰ দিনত যেনেকৈ প্ৰদূষণ হৈছে সেই প্ৰদূষণৰ পৰা আমি নিজক বচাবলৈ হ'লে আমাৰ বাগিচাত যি অকমান মাটি থাকে সেই অকণমান মাটিতেই আমি খুবেই সু পৰিকল্পিতভাৱে স্থায়ী ফুলবোৰ ৰুব লাগে আৰু যাৰ মুকলি মাটি নাথাকে তেওঁলোকে যিমান পাৰে টাব কিনিবলৈ পোৱা যায় টাবত ফুল ৰুব লাগে বা টাব নিকিনিলেও ঘৰলৈ অনা বিভিন্ন সামগ্ৰীৰ বটলবোৰ থকা যায় সেই বটলতেই আমি সু পৰিকল্পিতভাৱে যদি ফুলবোৰ ৰুব পাৰোঁ তেতিয়াহ'লে আমাৰ চৌহদটো খুবেই ধুনীয়া হৈ পৰিব আৰু ফল' ফুলৰ সৌন্দৰ্য্যৰে এটা মায়াময় পৰিৱেশৰ সৃষ্টি হ'ব